হেল্ল' অঁ কোৱা এ আছোঁ এনেই আছোঁ ৰবা তুমি অঁ অঁ ঠিকে আছে খবৰ আছোঁ দিয়া ঠিকে ভালো ইমান নহয় বেয়াও নহয় আছোঁ আৰু এনেকেই চলি তোমাৰ অঁ বতৰটো ইয়াতে ইমান বেছি ভাল বুলিও ক'ব নোৱাৰি কাৰণ বৰষুণেই কিনকিনিয়া বৰষুণ ৰাতিপুৱা যদি কিনকিনিয়া বৰষুণ দিয়ে আকৌ আবেলিলে অলপ অলপ ৰ'দ দিয়ে এনেকুৱা আৰুটো মানে কিছুমান ঠাইত বানপানীয়ে হৈছে আমাৰ এইখিনিত হোৱা নাই বাৰু কিন্তু মানে যিখিনি আৰু মানে চাপৰ চাপৰ বা হেৰি ঠাই আছিলে সেই দ ঠাই আছিলে সেইবিলাকততো প্ৰায় বানপানীয়েই দেখা দিছে আমাৰ এতিয়াও ওচৰে পাজৰে এতিয়ালৈ হোৱা নাই মানে ভাল নহয় আৰু বতৰ অঁ অঁ কেতিয়াকে আহিম বুলি ভাবিছা পিছে অঁ অঁ অঁ বতৰটো আৰু এনেকেই আছে আৰু কি কৰিবা উপায় নাই বতৰটো বেলেগেই এইপিনে মানে ইফালে ট্ৰেফিক জাম নগাঁৱততো আমাৰ ইয়াত নগাঁৱততো নগাঁৱেই গুৱাহাটীতো যাব নোৱাৰি মালিগাঁৱতেই নতুনকৈ ব্ৰিজ এখন বনাই আছে মানে সেই কাৰণে ইমান বেছি ট্ৰেফিক মানে মানে যাব ইচ্ছা নাযায় আৰু গুৱাহাটীত সেইফাকে এনেকুৱা ট্ৰেফিক আৰু গৰম বাপৰে গৰম আছে মানে বৰষুণটো যদিও দি আছে গৰমটো কমি যোৱা নাই গৰমটো ঠিকেই আছে আৰু আৰু কেইদিনমান কেইদিন আগততো বহুত বেছিয়ে গৰম দিছিলে তাত কেনেকুৱা তোমাৰ বতৰ

অঁ অঁ আমাৰ ইয়াতেটো দিছেই দিয়া পিছে আহিবা তুমি আহিলে এদিন ফুৰিব যাম অঁ অঁ দিয়া